অঁ কি খবৰ ভালনে এই আছো আৰু ভালেই অঁ ঘৰত চবেই ভালে আছে অঁ

অঁ অঁ হ'ব পাৰে হ'ব পাৰে অঁ অঁ অঁ অঁ

অঁ ইমানকৈ খবৰ মানে লোৱা নাই ইমান ব্যস্ত হৈ আছো মই এইবিলাক অঁ

হয় নেকি ঠিক আছে ঠিক আছে বহুত ভাল কথা আহিব আকৌ বহুত দিন লগো পোৱা নাই আহিলে ভালেই হ'ব অঁ ভালেই হ'ব দিয়ক ঠিক আছে আপোনালোকে সপৰিয়ালে আহিব আৰু খোৱা বোৱাটো মই ইয়াতে এৰেঞ্জ কৰিম বেলেগত খাব নালাগে আৰু ইয়াত ইমান থাকিয়েই যাব অঁ অঁ অঁ এই একো একো খাই বৈ খাই বৈ আহিব নালাগে ঠিকেই আছে ইয়াতে ভাত পানী মই এৰেঞ্জ কৰিম ভালো লাগিব একেলগতে বিহু চাবলৈও যাম ওচৰতে অঁ অঁ অঁ হ'ব হ'ব ঠিক আছে অঁ ঠিকে আছে অঁ ফেমেলী লৈ আহিব অঁ অঁ নিশ্চয় নিশ্চয় অঁ অঁ নিশ্চয় কম অঁ হ'ব দিয়ক অঁ অঁ হ'ব অঁ হ'ব বিহুতে লগ পাম বিহুতে লগ পাম ইয়াতে পাম অঁ হ'ব দিয়ক ধন্যবাদ অঁ অঁ